অঁ কোৱা

কি লাগে কি লাগিব ভাত কেৰেলা নে তিতা কেৰেলা চব কি বস্তু লাগে

ও জিকা হ'ল জিকাটো হ'লে বিছ টকা আলু আলু বা পঁচিছ ভে ভেন্দি ভেন্দি হ'ল চল্লিছ পটল ত্ৰিছ আৰু জা জালি কোমোৰা চল্লিছ টকা এটাত পিঁয়াজৰ কিলো বিছ টকা পঁচিছ টকা পিঁয়াজৰ কিলো কোনটো লয় আপুনিহে জানিব আৰু বিলাহী আছে বিলাহী বিলাহী পঞ্চাছ টকা বিলাহী

হেল্ল' শুনি আছোঁ ঘৰত দিব লাগিব হ'ব হ'ব কি কি লাগিব কৈ দিলেই হ'ল

অঁ মই ল'ৰাটোক পঠিয়াই দিম চিন্তা কৰিব নালাগে বস্তুবিলাকৰ দাম বাঢ়িছে আজিকালি বানপানী হৈছে যে দামটো বাঢ়িছে নাই মই পঠিয়াই দিম বাৰু চিন্তা কৰিব নালাগে তেনেকৈ বস্তুটো ল'ৰাটো হ'লেও পঠিয়াই দিম বাৰু মই হ'ব